আমি যেতিয়া মাছ ধৰিবলৈ যাওঁ তেতিয়া জাকৈ খালৈ পলহ টঙি জাল লাঙি জাল এইবোৰ আদি লৈ যাওঁ এইবিলাক লৈ পেলাই ধৰো মাছ ধৰোঁ মাছ ধৰোঁ আগত এতিয়া ক্ৰমান্বয়ে এতিয়া লাহে লাহে এইবিলাক মানুহবিলাকে এইবিলাক বস্তুবিলাক কমি আহিছে এইবোৰ জাকৈ খালৈ পলহ এইবোৰ চিনি নোপোৱা নিছিনাই হৈছে কিন্তু আগতে আমি মাছ ধৰি পেলাই বিৰাট আনন্দ পাইছিলোঁ ফূৰ্ত্তি কৰিছিলোঁ যাক যেতিয়া লগ ধৰোঁ তেতিয়াই গৈ ধৰিবলৈ যাওঁ কিন্তু আজিকালি সময়ৰ অভাৱৰ কাৰণে মানুহবিলাকে যাবলৈ অকমান হেৰিত কুণ্ঠাবোধ কৰে যাবলৈ মন নকৰে কিন্তু মাছ ধৰাটো এটা ছশ ফূৰ্ত্তি মাছ ধৰি যিটো আনন্দ লাগে ফূৰ্ত্তি লাগে সেইটো ক্ৰমান্বয়ে নোহোৱা হোৱা যেন লাগিছে আজি মানে ক্ৰমান্বয়ে এইটো নোহোৱা হৈ আহিছে ইয়া যেতিয়া মাছ ধৰিবলৈ যাব তেতিয়া ইয়াৰ আনন্দটোৱে বেলেগ ফূৰ্ত্তি আনন্দ কিমান আনন্দ লাগে মাছ ধৰোঁতে এইবা জাকৈ পাতো জাকৈ যেতিয়া চোচুই নিওঁ হেৰি কৰোঁ জাকৈত মাছ উঠি আহে ফূৰ্ত্তি কিমান লাগে পলহ পলহ মাৰোঁ এফালৰ পৰা পলহ মাৰি যাওঁ পলহত যেতিয়া ডাঙৰ মাছটো পৰি পেলায় যেতিয়া খলকনি উঠে কিমান আনন্দ লাগে মনটো কিমান আনন্দ লাগে ঠিক তেনেদৰে টঙি জালখন পাতোতে টঙি জালত যেতিয়া পুঠি মাছ শিঙৰা গৰৈ এইবিলাক উঠি আহিব তেতিয়া কিমান ভাল লাগে লাঙি জালত ঠিক তেনেকে লাগে মাছ মাছ আজিকালি ক্ৰমান্বয়ে নাইকিয়া হোৱা নিচিনা হৈছেটো সেইটো কাৰণে আজিকালি অকমান ধৰিবলে মানুহবিলাকৰ মন নোজোৱা হ'ল আগতে যেনে যেনেদৰে মাছ পায় গ'লেই এমুনা এমুনা আনিব পাৰে আজিকালি মাছৰ সংখ্যা ক্ৰমান্বয়ে সিমিত হৈ আহিছে সেইটো কাৰণে আজিকালি অকমান মানটো মানুহবিলাকে অকমান মাছ ধৰিবলৈ অকমান মনটো হেৰেঙা কৰে যাবলে মন নকৰা নিচিনাই কৰে আৰু এনেদৰে হৈ যায় আৰু